বৰ্তমান সময়ত যিহেতু মোবাইল ফোন ৰেডিঅ' আৰু বাতৰি কাকতসমূহৰ জৰিয়তে আমি নানান ধৰণৰ কথা জানিবলৈ পাওঁ বা বাতৰি আদি গম পাওঁ মোবাইল ফোনটোৰ জৰিয়তে বৰ্তমান সময়ত আমি অতি সোনকালে কথাবোৰ জানিবলৈ পাইছোঁ যিহেতু আমাৰ অঞ্চলখনতে যদি অকস্মাতে কিবা এটা দুৰ্ঘটনা হৈছে নাইবা ক'ৰবাত জুই লাগিছে বা ক'ৰবাত চুৰী হৈছে সেইবোৰ কথা আমি অতি সোনকালে মোবাইল ফোনৰ ফীডৰ জৰিয়তে জানিবলৈ পাওঁ বাতৰি কাকতৰ সহায়তো আমি জানিবলৈ পাওঁ তেনে নহয় কিন্তু বাতৰি কাকতখন তাৰ পাছদিনাখন আমি পাওঁ যিহেতু আজিৰ নিউজখিনি দ্বিতীয় দিনাহে পোৱা যায় তাৰ ফলত আমি মোবাইল ফোন বা ৰেডিঅ' অতি সোনকালে কথাখিনি গম পাওঁ জানিবলৈ পাওঁ শুনিবলৈ পাওঁ অঞ্চলখনৰ চুকে কোণে হোৱা যিকোনো কথা বতৰা আদি নিউজসমূহ অতি নিমিষতে আমাৰ কাষলৈ আহি পৰে আৰু আমি সেইখিনি শুনিয়েই আমি গম পাওঁ যে আজি ক'ত কি কেনেদৰে হৈছে নাই হোৱা বা ক'ৰবাৰ ভাল খবৰ এটা বা ক'ৰবাৰ বেয়া খবৰ এটা আমি অতি নিমিষতে জানিব পাৰোঁ যদি আমাৰ অঞ্চলটোত কোনোবাই ভালদৰে ক'ৰবাৰ বাহিৰত গৈ খেলি আহে বা ভাল পুৰস্কাৰ এটিও পাই আনে সেই কথাও আমি অতি সোনকালে মোবাইল ফোন ৰেডিঅ' বাতৰি কাকতৰ জৰিয়তে জানিব পাৰোঁ হয় আৰু দ্বিতীয় কথাটো কিবা এটা ৰিজাল্ট আমি জানিবলৈ হ'লে ধৰি লৈছোঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সেইখিনিও আমি অতি নিমিষতে মোবাইল ফোন ফোনটোৰ জৰিয়তে আমি জানিব পাৰোঁ আৰু বৰ্তমান সময়ত নানান ধৰণৰ প্ৰযুক্তিবিদ্যা কম্পিউটাৰ এইবোৰৰ জৰিয়তে আমি গম পাওঁ যিকোনো বাতৰি কাক বাতৰি অতি সোনকালে জানিব পাৰোঁ